ক্ৰীড়াত মহিলাৰ প্ৰতিনিধিত্ব বুলি ক'বলৈ গ'লে এখন খেলত যেতিয়া মহিলাই প্ৰতিনিধি কৰে তেতিয়া সেইখন খেলত এজন পুৰুষে যথেষ্ট যিমানটো এখন খেলত যিমান সংগ্ৰাম কৰিব লাগে সেইটো সংগ্ৰাম কৰিবলৈ ব্যথ হৈ যায় কিয়নো পুৰুষ এজনে পুৰুষ এজনৰ লগত খেল এখন খেলোঁতে যিমানটো কষ্ট কৰিব লাগে সিমানটো কষ্ট কৰে কিন্তু যদি প্ৰতি প্ৰতিনিধিগৰাকী মহিলা হয় তেনেহ'লে মহিলাৰ ক্ষেত্ৰত মহিলাৰ ক্ষেত্ৰত সেইটো সংগ্ৰাম কৰিব নোৱাৰে কিয়নো ল'ৰা পুৰুষ এজনৰ লগত খেল এখনত হয়তো খেলখনৰ হয়তো সংগ্ৰাম কৰোঁতে যিটি হৈ যাব পাৰে যেনে আপোনাৰ বডিত টাছ কৰা বা হাতত বা এনেই এনেই য'ত ত'ত টাছ কৰা হয় তেনে বা গতিয়াই মেলি দিয়া হয় তেনেকুৱা ক্ষেত্ৰত যদি প্ৰতিনিধিগৰাকী এজনী মহিলা হয় তেতিয়াহ'লে হয়তো তেওঁ পুৰুষজনে যিমানটো সংগ্ৰাম কৰিব লাগে সিমানটো সংগ্ৰাম কৰিব নোৱাৰে কিয়নো এখন খেলত এখন খেলত যথেষ্ট কষ্ট কৰা দেখা যায় এখন খেলত যথেষ্ট কষ্ট কৰিব লাগে খেলখনত জয়ী হ'বলৈ আৰু যদি খেলত খেল এখন খেলি থাকোঁতে হয়তো অকস্মাত আমি এতিয়া ধৰি লওঁ ফুটবল খেল এখনত ফুটবল খেল এখনত যথেষ্ট সংগ্ৰাম কৰিবলগা হয় কিয়নো গতিয়া গতি হৈ যায় যথেষ্ট দৌৰাদৌৰি হৈ যায় বা ভৰি চৰি য'ত ত'ত লাগি পৰুৱা পৰা মেলা হৈ যায় বা উফহি মেলি যা যায় কিছু তেনে ক্ষেত্ৰত যিকোনো এখন খেলত যদি পুৰুষ এজনে খেলে তেনেহ'লে পুৰুষজনৰ লগত যদি খেলখনত যদি প্ৰতিনিধিগৰাকী মহিলা হয় তেনেহ'লে সেই খেলখনত মহিলাগৰাকীৰ ওপৰত সিমান এটা পাৰদৰ্শিতা দেখুৱাব নোৱাৰি কিয়নো পুৰুষ এজনৰ পুৰুষ এজনৰ লগত সংগ্ৰাম যিটো কৰিব পাৰিব সেইটো সংগ্ৰাম সেই মহিলাগৰাকীৰ লগত কৰিব নোৱাৰে কিয়নো মহিলাও হৈছে বেলেগ লিংগ আৰু পুৰুষ বেলেগ লিংগ কিয়নো পুৰুষ এজনে মহিলাৰ লগ এজনৰ লগত প্ৰতিনিধি কৰিলে যথেষ্ট যথেষ্ট পিছ হুহকি দিব দিবলগা হয় কিয়নো দৌৰা দৌৰি কৰা বা গতিয়া বা অলপ স্পীডত খেলা ধূলা কৰা হয় যেতিয়া তেতিয়া হয়তো পুৰুষজন অকস্মাত মহিলাগৰাকীৰ বডিত পৰি যাব পাৰে হয়তো মহিলাগৰাকী বডিত টাছ হৈ যাব পাৰে কিছুমান প্ৰাইভেট জেগাত টাছ হৈ যাব পাৰে কিন্তু সেই যোনটো অকস্মাত লাগি যোৱা সেইটো বডি টাছ যোনটো সেইটো হয়তো ৰেফাৰীগৰাকীয়ে তেওঁক বা বিচাৰকগৰাকীয়ে তেওঁক হয়তো খেলত তেওঁক কিছুমান ৱাৰ্ণিং দিব পাৰে আৰু সেই ৱাৰ্ণিংটোৰ পৰা সেই ৱাৰ্ণিঙটোত পৰা বাচিবলৈ হ'লে পুৰুষজনে যথেষ্ট চেফটি হৈ খেলিব লাগিব যথেষ্ট সতৰ্ক হৈ খেলিব লাগিব আৰু যিমানেই সতৰ্ক হৈ খেলে বা যিমানে ভয়ে ভয়ে খেলে সিমানে খেলখনত সিমানে খেলখনত পিছুৱাই যোৱা দেখা যায় কিয়নো খেল এখনত সম্পূৰ্ণ সম্পূৰ্ণ উদ্যমেৰে সম্পূৰ্ণ যুঁজেৰে খেলা দেখা যায় সম্পূৰ্ণ সম্পূৰ্ণ গা শক্তি প্ৰয়োগ কৰি এখন খেল খেলা যায় আৰু যেতিয়া সেইখন খেলত পুৰুষ এজনে খেলোঁতে যদি প্ৰতিনিধিগৰাকী কেনেবাকৈ মহিলা হয় বা প্ৰতিনিধি মহিলাৰ লগত যদি কেনেবাকৈ খেলিব লগা হয় তেতিয়াহ'লে যিমানটো খেলিব যিমানটো পাৰদৰ্শিতা বা যিমানটো যুঁজ কৰিব লাগে এখন খেলত জিকিবলৈ হ'লে আমি এতিয়া ফুটবল খেল এখনতে যথেষ্ট যুঁজ দিয়া দেখা যাওঁ যে এজন এজন খেলুৱৈয়ে যথেষ্ট কষ্ট কৰি খেলে যথেষ্ট দৌৰে বা যথেষ্ট সংগ্ৰাম কৰে যেতিয়া তেওঁ ফুটবল ফুটবল খেলুৱৈ এজনে তেওঁ ইমান কষ্ট কৰি ইমান যুঁজ দেখুৱাব পাৰে কিয়নো তেওঁ প্ৰতিনিধিগৰাকী এজন পুৰুষ হয় কাৰণ পুৰুষৰ লগত পুৰুষৰ কেনেবাকৈ বডিত যদি অলপ তেওঁ টাচ হয় বা বডিত গতিয়া গতি হৈ যায় তেওঁ পৰি যায় তেতিয়াহ'লে তেওঁক বিচাৰকে সিমান নধৰে কিয়নো তেওঁ এজন পুৰুষ আৰু দুইজন এজন পুৰুষ এই যোনটো খেল সেইটো খেলেই কিন্তু যদি প্ৰতিনিধিগৰাকী মহিলা হয় তেনে ক্ষেত্ৰত পুৰুষ এজনে খেলিবলৈ অলপ অসুবিধা হয় কিছু পিছ হুহকি দিবলগা হয় কিছু দুৰ্বলতা হোৱা দেখা যায় কিয়নো কেনেবাকৈ যদি মহিলাৰ গাত অলপ টাচ হয় বা অলপ যদি মহিলাক গতিয়া গতি কৰি পৰি যায় তেতিয়াহ'লে পুৰুষ পুৰুষগৰাকী

প্ৰতিনিধিগৰাকী মহিলা হ'লে যথেষ্ট যথেষ্ট কষ্ট কৰিবলগা হয় আৰু যথেষ্ট ভয়ে বয়ে খেলিব লগা হয় যি ক্ষেত্ৰত হয়তো এখন খেলত প্ৰতিনিধিগৰাকী মহিলা হ'লে তেওঁক সাৰি যোৱাৰ দেখা যায়